অঁ সাধাৰণতে মই পৰিয়ালৰ বা বন্ধুবৰ্গৰ সৈতে পিকনিক খাবলৈ বেছিভাগ সময় আমি দ্বিঘাট বুলি জেগা এডোখৰ আছে তাত যাওঁ চেকবান বুলি জেগা এডোখৰ আছে তাত যাওঁ কিমিনত যাওঁ এই সকলো ঠাইসমূহৰ এটা বিশেষ বৈশিষ্ট্য হৈছে যে সকলো মানে প্ৰাকৃতিকভাৱে মনোমোহা প্ৰতিটো জেগাতে নদী আছে পৰ্বত আছে পাহাৰ আছে এইসমূহ মানে এক সুন্দৰ দৃশ্য বিৰল দৃশ্য প্ৰাকৃতিকভাৱে আমি যান জঁটৰ পৰা আঁতৰি পিকনিক যেতিয়া আমি খাওঁ তেতিয়াহ'লে এনেকুৱা ঠাইত যিটো ঠাইত মানুহৰ মনটো শান্তি লাগে ফুৰ্তি লাগে তেনেকুৱা জেগাত যাবলৈ মন যায় ছ' ইত্যাদি আমি তেনেকুৱা জেগাতে বাছি লওঁ আমি তাত আজৰি সময়বোৰ উপভোগ কৰিবলৈ সাধাৰণতে কিছুমান খেলসমূহ খেলোঁ যেনে লুডু খেলোঁ পৰিয়ালৰ মাজতে লুডু খেলোঁ বল লৈ যাওঁ বল খেলোঁ গান গোৱা গোৱি খেলোঁ কোনোবাই কবিতা কৰে কোনোবাই ডেঞ্চ কৰি ভাল পায় তেনেকৈ আমি সময়বিলাক পাৰ কৰোঁ ডেঞ্চ নাচ গীত বাদ্যযন্ত্ৰ ইত্যাদি ফুৰ্তি ফাৰ্তাৰে সময়টো আমি পাৰ কৰোঁ ইফালে ৰান্ধনিয়ে ৰান্ধি থাকে সেইটো এটা হবীয়ে ইত্যাদি আৰু